হেল্ল' অ অ' বৰদা এই হেৰি নহয় এই বিহু কমিটী বিহু যে কমিটীখনত এতিয়া আপুনি পাপনক মাতিব লাগিব নহয় অ সেইকাৰণে কৈছোঁ এতিয়া কিমান ল'ব কি কথা এতিয়া তেওঁ লগ কৰিবলৈ যাবও লাগিছিলে নহয় তেওঁক এতিয়া মানে কি কেনেকৈ কি কৰিম বুলি ভাবিছে বাৰু কাৰণ বেলেগক নামাতোঁ এইবাৰ পাপনকে মাতোঁ

নাই তেওঁক আগতে আমি কথাটো ফোনতে পাতি লওঁ তাৰপিছত পইচা চইচাবোৰ আমি ফোনত তেওঁক ট্ৰেন্সফাৰহে কৰিব লাগিব তেওঁকতো দৰকাৰ নাই কাৰণ তেওঁক ফোনতে পাম

তাকে আজি আজি গোটেখিনি আমি গোট খাওঁ ব'লক এই কি কয় অফিচটো এতিয়া এতিয়া অ এতিয়া গোট খাই আজি মিটিংখন দিওঁ এতিয়া যদি তেওঁক লগ কৰিবলৈ যাবলগীয়া হয় আমি কেইজনীমান তেওঁলোকৰ ঘৰত গৈ লগ কৰি আহিম প্ৰথমতে ফোনটো কৰি ল'ম তাৰপিছতে লগ কৰিম এতিয়া আমি ইবাৰ ইবাৰ জুবিনক মাতিলোঁ এইবাৰ পাপনকে মাতোঁ জুবিনে এইখন অকণমান উল্টা পুল্টা কৰি দিয়ে নহয় সেইকাৰণে অ পাপনকে মাতোঁ আৰু বেলেগ এজন অ আৰু বেলেগ বেলেগ আৰ্টিষ্ট নামাতোঁ আৰু কাৰণ মেইন আৰ্টিষ্ট এজনে থাকিব তেওঁৱেই থাকিব আৰু তাকে কৈছোঁ অ সেইটো কাৰণে হা মিটিংখন অ ঠিক আছে দিয়ক হ'ব